হেল্ল' অহ মই আপোনাৰ ফেমেলি ডক্তৰ আপোনাৰ আপোনাৰ তাত সেইদিনা গৈছিলো নহয় অঁ মই প্ৰেচাৰটো ছেক কৰি আহিছিলোঁ সেই নিয়মখিনি মানিছে নে নাই খোৱা লোৱা এইবিলাকত অলপ সাৱধান হ'ব লাগিব অঁ এই অলপ চুগাৰটো বেছি হৈছে চুগাৰটো অলপমান পাইছোঁ দ্বিতীয় কথা হ'ল কি পে প্ৰেচাৰটো যেতিয়া বাঢ়ে অলপ খোৱা লোৱাত সাৱধান হ'ব লাগিব যিকোনো বস্তু যাতে নাখায় মই সেইদিনা লিষ্টখন মই দিছোঁৱেই কি কি খাব লাগে কি কি খোৱা বেয়া গোটেইখিনি মই হেৰি কৰিছোঁ মাছ মাংস এইবিলাক কিছুদিন এভইদ কৰি চলাটো ভাল

হেৰি এতিয়া আৰু অলপ ম মৰণিং ৱাক ইভিনিং ৱাক এই দিনৰ কৰিলে ভাল হয় ঠিকে আছে বাৰু আৰু কিবা প্ৰব্লেম পালে কিবা প্ৰব্লেম পালে মোক জনাব মোৰ কণ্টেক নাম্বাৰটোতো আছেয়েই আঁ আচ্ছা আৰু কিবা এনেই পা প্ৰব্লেম কিবা হৈছে নেকি আঁ আঁ